হেল্ল' অঁ শুনি আছোঁ আছোঁ আছোঁ কতে ভাল নহয় মই অলপ মানে অসুখখান হৈ আছে মই উদালগুৰি এই গৈছিলো ওদালগুৰি হস্পিটালত তাতে দেখালোঁ তাতে দেখাই ভাল পোৱা নাই এতিয়া মই এই হা ভাল ইয়াতে পোৱা নাই এতিয়াা গুৱাহাটী এইমছত দেখাই আছো যাম বুলি ভাবিছো তাতে যাই চাই আহোঁ তাতে যাই যাম কালি মানে তাতে যায় লগত এজন লগৰীয়া যাব তাৰপিছত তাতে শুনি পাইছোঁ তাৰে বোলে ডক্টৰবিলাক বহুত ভাল তাৰ ঔষধ তাৰে এই ভালদৰে চাই ট্ৰিটমেণ্ট কৰে তাৰপিছত ঔষধ পাতিও তাৰে দামী দামী ভালদৰে দিয়ে আচ্ছা আ অঁ অঁ অঁ অঁ অঁ তাৰপিছত যাই কিবা লগৰীয়া এজন গৈছিল এজন যাই পেলাই সি ভাল পাইছে তাতে বোলে ভাল ভাল ডক্টৰো আছে ঔষধ পাতি বোলে ভাল ততে আৰু দেখাই আহ আহিম দেখাই দেখাই আহিম মানে গৈছিলোঁ এদিন হয় এতিয়া অসুখটো অলপ মানে কমিছে তাৰপিছত আৰু এইবাৰ মাতিছে অঁ অঁ চব আকৌ ডাইৰেক্ট এই ডক্টৰে ব্লাড টেষ্ট কিবা কাৰণে টেষ্ট কৰিব দিছে অঁ দিয়ক আপোনালোক আপুনিও যাব নেকি তাতে

আচ্ছা আচ্ছা আচ্ছা ঠিক অঁ তাতে যায় এইমচত যাব লাগে তাত ডক্তৰবিলাক ভাল বাহিৰৰ পৰা আহে ডক্তৰবিলাক দেখাই তাৰপিছত আকৌ তাতে গ'লে ঔষধ পাতিবিলাকও তাতে ভাল ফিৰিতে পায় অঁ কিছুমান কিনিব লাগে কিছুমান দিয়ে তাতে এইমছত তাৰপিছত আৰু এতিয়া তাৰ পৰা আৰু দুদিন দুদিনমান থাকি তাতে দুদিনমান থাকি আকৌ ভাল পাই আহিছোঁ আৰু আচ্ছা আচ্ছা আচ্ছা অঁ অঁ অঁ

দে দে দে তাতে বেছি নালাগে ফিজটো ত্ৰিছ টকা লয় তাতে অঁ তাতে বেছি ফিজ নলয় তাতে অঁ টেষ্ট পৰীক্ষা টেষ্ট পৰীক্ষা কৰিলে অলপ পইচা দিব লাগে তাতে দুইশ তিনশ চাৰিশ পাঁচশ এনেকুৱা আছে ভাগ ভাগ আছে তাৰপিছত তাতে ঔষধ পাতিও দিয়ে

অঁ দে দে দে আহিব